হেল্ল' অঁ কেশৱ দা হয়নে এই মই মাছখোৱা বৰপাকৰ পৰা এই প্ৰফুল্ল দত্তই অঁ অঁ অঁ কি কৰি আছে অঁ অঁ কি হৈ গ'ল সেইফালে অঁ অঁ আমাৰ এইফালে আমাৰ এইফালেও বানপানী আহিলে নহয় হেল্ল' আমাৰ এইফালেও বানপানী আহিলে নহয় গোটেইখন বছৰটো এইবাৰ নুজুৰিবই ছাগৈ তাকে বাম বাম মাটি এডোখৰত অঁ অঁ তাকে বাম মাটিত অঁ কি ক'ব এইফালে এনেকুৱা হয় বা এই কি বাম মাটিডোখৰত মাহ কৰিম বুলি ভাবিছিলোঁ মাটিডোখৰ এইবাৰ একো ন'হবগৈয়ে ছাগৈ

চবফালেই বানপানী নহয় জানো নাই নাই আপোনালোকৰো এইবছৰলৈ ছাগৈ নুজুৰিবগৈ ছাগৈ ন অঁ অঁ অঁ হয় তাকে আকৌ বানপানী আহিলে ৰখাবও নোৱাৰি নহয় আকৌ হয় হয় হয় কৰি খোৱা মানুহেই বাৰু হয় হয়

অঁ অঁ মই সেইবোৰ কথাকেই ভাবিয়েই ৰাতি টোপনি নোযোৱা হৈছোঁ হয় হয় হ'ব দিয়ক ন'হলে অঁ